বৰ্তমান সময়ত অতিমাত্ৰা স্ক্ৰীণ টাইমৰ কাৰণে শিশুসকলে খেলবোৰ নেখেলা হৈছে সেইটো হয় বাৰু শিশুসকলক বেছিকৈ খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিবলৈ হ'লে আমি নিজেই পৰিয়ালটোৱে মাক বাপেকে আগ্ৰহী কৰি তুলিব লাগিব উলিয়াই নিজৰ পোৱালীৰ লগত খেলা ধূলাত নিজেই কৰিব লাগিব শিকাব লাগিব আগৰ দিনৰ যোনবোৰ উন্নেশ আছিলে সেইবিলাক শিকাব লাগিব তেতিয়াহে বৰ্তমানৰ ল'ৰা ছোৱালীবিলাকে খেল ধূলাৰ প্ৰতি আগ্ৰহী হৈ থাকিব এতিয়া যুগৰ খেলবোৰ মোবাইলৰ গেম গেমৰ ওপৰতে চব সৰু সৰু ল'ৰা ছোৱালীবিলাকে মনোযোগ দিব লৈছে এতিয়া আমি সেইবোৰ আঁতৰাবলৈ আমি নিজৰ পোৱালিবিলাক আমি নিজেই পৰিয়ালটোৱে মাক বাপেকে পোৱালিবিলাকক সুখী কৰি তুলিব হ'লে সিহঁতক আগ্ৰহী কৰিব হ'ব কৰি তুলিব লাগিব